হয় হয় কওকচোন কোনে ক'লে হয় হয় কওকচোন

হয় হয় আছে হয় নিশ্চয়

হয় হয় নিশ্চয়

হয় হয় হয় সেইটো বাৰু সেইটো মোৰ ফালৰ পৰা বাৰু ভুল হৈছে

হয় হয়

হয় হয় হয়

হয় হয়

হয় হয় ঠিক আছে হ'ব বাৰু দিয়ক মই তেন্তে থানালৈ গৈ পেলাই পে'মেণ্টটো কৰি দিম দিয়ক হয় হয় ঠিক আছে হ'ব দিয়ক